মোৰ প্ৰথম সঁজুলিবিধ হ'ল ব্ৰাছ মোৰ যিহেতু দুয়োটাই তুলিকা ব্ৰাছ ব্যৱহাৰ কৰোঁ কাৰণ মই চিত্ৰ অংকণ কৰোঁ সেয়া ব্ৰাছবোৰে অংকন কৰিবলৈ ভাল সেই হেতুকে মই ব্যৱহাৰ কৰোঁ কাৰণ চিত্ৰ এটা প্ৰাণ পাই উঠিবলৈ বহুত বহুত ব্ৰাছ প্ৰয়োজন হয় যিহেতু চিত্ৰ এটা আধৰুৱা অৱস্থাত ভাল নালাগে সেই হেতুকে মই চিত্ৰ এটা এক এনচি ব্ৰাছ বা ডেৰ এনচি বা টুলিকা ব্ৰাছ ব্যৱহাৰ কৰোঁ কাৰণ প্ৰিয় সঁজুলি এবিধ হাতত নাথাকিলে চিত্ৰ এটা সম্পূৰ্ণ হৈ নুঠে ঠিক সেইদৰে হাতত সঁজুলি এবিধ নাথাকিলে চিত্ৰ এটা অংকন কৰাটো ইমান সম্ভৱ হৈ নুঠে সেই হেতুকে মই নিজেই ব্ৰাছ তুলিকা ব্যৱহাৰ কৰোঁ কাৰণ চিত্ৰ এটা সম্পূৰ্ণ হৈ নুঠিলে ভাল নালাগে চিত্ৰ এটা প্ৰাণ পাই উঠিবলৈ হ'লে আমি যিকোনো ব্ৰাছ বা তুলিকা ব্যৱহাৰ কৰিবই লাগিব কাৰণ ব্ৰাছ এডাল চিত্ৰ এটা অংকন কৰিবলৈ যিমান সহজ সেই হেতুকে আমি ব্ৰাছ ব্যৱহাৰ কৰোঁ বা তুলিকাডাল হ'ল তুলিকাডালে যিহেতু চিত্ৰতা অংকন কৰিবলৈ আমি চকু বা কিবা চিহ্ন এটা দিবলৈ যিমান সহজ হয় ঠিক সেইদৰে বা ডেৰ এনচি বা দুই এনচি ব্ৰাছ দিবলৈ সম্ভৱ নহয় সেই হেতুকে আমি যিমান পাৰোঁ যোনটো ব্যৱহাৰ কৰিলে ভাল হয় সেই হেতুকে আমি ডেৰ এনচি দুই এনচি বা তুলিকাব্ৰাছ ব্যৱহাৰ কৰোঁ তুলিকাব্ৰাছৰ যি ধৰিবলৈ যি আঁকিবলৈ যিমান ভাল সেই সেইদৰে ডেৰ এনচি বা দুই এনচি ব্ৰাছডালো বহুত ভাল চিত্ৰ এটা প্ৰাণ পাই উঠিবলৈ তুলিকাব্ৰাছৰ যিমান প্ৰয়োজন হয় ঠিক সেইদৰে ডেৰ এনচি বা দুই এনচি ব্ৰাছ এডাল ইমান প্ৰয়োজন নহয় চিত্ৰ এটা আমি অংকন কৰিলে আমি বহুত ভাল ফলাফল পাওঁ যিহেতুকে আজি চিত্ৰ এটা আঁকিছোঁ কাইলৈ হয়তো সেই চিত্ৰই প্ৰাণ পাই উঠিবও পাৰে বা নেপাবও পাৰে কাৰণ চিত্ৰ এটা আঁকো বুলিলে আঁকিব নোৱাৰে কাৰণ হাতত সঁজুলি থকাটো চবৰে ঘৰত হয়তো সম্ভৱ নহয় যিহেতুকে যিমানটো প্ৰযোজ্য যিমান বস্তু লাগে ৰং বা তুলিকাব্ৰাছ ইত্যাদি কৰি যিমানবিলাক সামগ্ৰী প্ৰয়োজন হয় সেই সামগ্ৰী আমি হয়তো নাপাবও পাৰোঁ বা যোগাৰ কৰিব নোৱাৰোঁ সেই হেতুকে আমি যি যি ৰং তুলিকা লওঁ সেই এটা জোখত বা ইমানটো চিত্ৰ এটাত বা ইমান ৰং খাব বা এইডাল এইটোৰ চিত্ৰত এইডাল তুলিকাই হ'ব সেই অনুপাতে আমি যিকোনো এটা আয়ত্ব কৰোঁ আয়ত্ব কৰি হোৱাৰ পিছত আমি তাক অংকন কৰোঁ অংকণ কৰা হোৱাৰ পিছত যিহেতুকে আমি সেই চিত্ৰটো কেনেকৈ প্ৰাণ পাই উঠাব পাৰি বা এইডাল তুলিকাই ভাল হ'বনে বা এইডাল তুলিকাই বেয়া হ'ব বা ব্ৰাছ এইডালেই ভাল হ'বনে নাই এইডালেই ভাল হ'ব সেইটো আমি অংকন কৰা সময়তহে গম পাওঁ কাৰণ আমি চিত্ৰ অংকন কৰিব সময়ত যিহেতুকে তুলিকা থাকে ব্ৰাছ থাকে ঢেৰ অনান্য বস্তু থাকে সেই অন্যান্য বস্তুসমূহ আমি ব্যৱহাৰ কৰিবলৈ বহুত সময় ভাবিব লাগে কাৰণ এটা চিত্ৰ প্ৰাণ পাই উঠিবলৈ বহুত কষ্ট কৰিব লাগে কাৰণ চিত্ৰ এটা অংকন কৰিবলৈ হ'লে যিমান আমি কষ্ট কৰিব লাগে সিমান ভাবিবও লাগে কাৰণ চিত্ৰ এটা অংকন কৰাৰ সময়ত যদি কিবা ৰংডাল বা তুলিকাডালেই বেয়া বা ব্ৰাছডালেই বেয়া সেই ক্ষেত্ৰত আমি কি কৰিম বেলেগ এটা অপশ্যন চাব লাগিব কাৰণ আমাৰ চিত্ৰ এটা অংকন কৰি শেষ হোৱালৈকে বা সম্পূৰ্ণ হোৱালৈকে তেতিয়ালৈকে আমি কি কৰিম আমি চিত্ৰটো সম্পূৰ্ণ কেনেকৈ হৈ ফুটাই উঠাম বা কেনেকৈ মানুহৰ আগত দেখুৱাম বা কেনেকৈ তুলিকাডালে কেনেকৈ ব্যৱহাৰ কৰি কি কৰিম বা কেনেদৰে লগাম বা তুলিকাডালে লগাবলৈ কেনেকুৱা সমূহ আমি দেখিবলৈ বা দেখি থাকোঁ বা কৰি থাকোঁ সেই সময়ত আমি চিত্ৰ এটা যদি সম্পূৰ্ণ নহয়গৈ ইমানখিনি কৰাৰ পিছত তেতিয়া মনটো হয়তো ভাল নালাগিবও পাৰে গতিকে চিত্ৰ এটা অংকন কৰাৰ ক্ষেত্ৰত বহুত কষ্ট হয় বা বহুত সা সামগ্ৰী প্ৰয়োজন হয় যেনে ব্ৰাছ প্ৰয়োজন হয় যেনে তুলিকা বা ৰং ইত্যাদি ইত্যাদি